পঁচিছ ফ্ৰেব্ৰুৱাৰী দুই হেজাৰ দুই পঁচিছ ডিচেম্বৰ দুই হেজাৰ তিনি ছাব্বিছ চেপ্তেম্বৰ দুই হেজাৰ ন আঠাইছ আগষ্ট দুই হেজাৰ বাৰ একৈছ ছেপ্তেম্বৰ দুই হেজাৰ ওঠৰ